হৰিহৰ তুমি ক'ত আছা অঁ মই মানে মই গোলাঘাটতে আছোঁ এই মই মানে এই গোলাঘাটত যে চিনেমা চলিছে বিদুৰভাই তাৰে এটা টিকেট লোৱাৰ কথা ভাবি আহিছিলোঁ কিন্তু সেই দিনটোতে আকৌ মোৰ বন্ধুৰ জনৰ ল'ৰাৰ জন্মদিন আছিলে এই জন্মদিনতে মই ভাবিছিলোঁ যে এই পৰিয়ালটোক চিনেমা উপভোগ কৰাই এই জন্মদিনৰ মানে ছাৰপ্ৰাইজ শুভেচ্ছা দিয়াৰ মানস কৰিছোঁ সেয়ে মই তোমালৈ এটা ফোন কৰিলোঁ যে তুমি এই চিনেমাখন যি বৰ্তমান জনপ্ৰিয় চিনেমা বিদুৰভাই চিনেমাভাগ আমাৰ বেতিয়নী মিতালী সংঘতে তোমালোকে আয়োজন কৰিছা বুলি গম পাই মই তোমাক ফোনযোগে জনাইছোঁ যে তুমি মোক এই মোৰ বন্ধুৰ জন্মৰদিনৰ যি ছাৰপ্ৰাইজ দিয়াৰ কথা ভাবিছোঁ তেখেতসকলৰ পৰিয়াললৈও টিকেট পাঁচটামান ৰাখিবা আৰু লগতে সেই দিনটোতে মোৰ ছোৱালীজনীৰো জন্মদিনৰ দিন হিচাপে পৰিছে সেই দিনটোতো মোৰ পৰিয়াললৈও চাৰিটা টিকেট ৰাখিবা আৰু মই এই টিকেটৰ যিটো পে'মেণ্ট তোমাক মই অনলাইনযোগে কৰি দিম আৰু এই বিষয়টো তুমি চিক্ৰেট হিচাপে ৰাখিবা যিহেতু মই দুয়োটা পৰিয়ালকে এই চিনেমা উপভোগ কৰাই জন্মদিনৰ শুভেচ্ছা হিচাপে দুয়োটা পৰিয়ালকে শুভেচ্ছা চিনেমা চোৱাই শুভেচ্ছা জ্ঞাপন কৰি তেখেতসকলৰ দুয়োটা পৰিয়ালৰে উজ্জ্বল কামনা কৰাৰ মানস কৰিলোঁ